বৰ্তমান স্কুলবিলাকত মানে কি শিক্ষাৰ মানদণ্ডটো উন্নত কৰাৰ লগতে শিক্ষাটো ত' মেইন মানে ৰিজাল্ট বা পঢ়া শুনাত ল'ৰা ছোৱালী আগবাঢ়াতো স্বাভাৱিক কথা কিন্তু এই শিক্ষাৰ বাহিৰেও আমাৰ স্কুলবিলাকত মানে কাঠৰ মানে প্ৰশিক্ষণ দিবা লাগে বাঁহ বেতৰ প্ৰশিক্ষণ দিব লাগে চিলাই হাঁহ কুকুৰা পালন কৰি কাৰণ আজিকালিৰ যুগত শিক্ষা ভাল শিক্ষাৰ শিক্ষাৰে শিক্ষিত হৈওঁ ভাল ৰিজাল্ট কৰিও পঢ়া শুনা কৰিও বহুত ল'ৰা ছোৱালীয়ে চাকৰি নাপায় কিন্তু যদি এই স্কুলৰ অৱস্থাৰ পৰাই নিজা ব্যৱসায় কৰাত যেনেকে চিলাই কৰা ছোৱালীবিলাকে যদি স্কুলৰ পৰাই চিলাই কৰাটো শিকি ল'বা পাৰে আৰু কিছুমানে ল'ৰা ছোৱালী আছে তেওঁলোকে যাতে হাঁহ কুকুৰা পালন কেনেকে কৰবা পাৰে হাঁহ কুকুৰা পালন কৰি তেওঁলোকে কেনেকে নিজে স্বাৱলম্বী হ'ব পাৰে এইবিলাক তাৰমানে তেওঁলোকৰ স্কুলৰ পৰাই কিছুমান অভিজ্ঞতা আহিব লাগে আৰু সেইকাৰণে স্কুলবিলাকত মানে বাধ্যতামূলক কৰবা লাগে যেনেকৈ আমাৰ বাঁহ বেতৰ কাম এই এটা বাধ্যতামূলক কৰবা লাগে এটা ক্লাছ দিবা লাগে বাঁহ বেতৰ কাৰণে এটা মানে ট্ৰেইনিং ট্ৰেইনিঙৰ টিচাৰ এটা লৈ এটা পঞ্চলিশ মিনিটৰ কাৰণে এটা ক্লাছ দিবা লাগে সেই ক্লাছ দুটাত মানে নাইন টেনৰ নাইনৰ খিনি বা এইটৰখিনি ল'ৰা ছোৱালী ছোৱালীবিলাকক যেনেকে চিলাই কৰা এম্ব্ৰইডাৰী কৰা ছোৱালী বিলাকেও চিলাই কৰি যাতে নিজে স্বাৱলম্বী হ'ব পাৰে আৰু ল'ৰাবিলাকো যাতে বাঁহ বেতৰ কাম কৰবা পাৰে বা হাঁহ কুকুৰা পালন কৰি হাঁহ কুকুৰাৰ পৰা কিমান উপকাৰ আছে হাঁহ কুকুৰা পালন কৰি তেওঁলোকে নিজে নিজে যাতে স্বাৱলম্বী হ'ব পাৰে আজিকালি ল'ৰা ছোৱালীবিলাকে আৰু ক'ত হাঁহ কুকুৰা পালব কিন্তু যদি স্কুলৰ পৰা বাধ্যতামূলক হয় তেওঁলোকৰ এইটোত মানে থাকে ট্ৰেইনাৰ হিচাপে তেওঁলোকক শিক্ষকে শিকায় যে হাঁহ পুহিব লাগে হাঁহৰ কণীৰ আমি বহুত বিক্ৰী কৰি বহুত টকা উপাৰ্জন কৰিব পাৰোঁ কুকুৰা পালন কৰিব লাগে কুকুৰাপালন কৰিলে কুকুৰাৰ পৰা মুৰ্গীও পায় মানে কুকুৰাৰ পৰা কণীও আহে আৰু কুকুৰাৰ মাংস বিক্ৰী কৰবা পাৰি গতিকে কুকুৰাৰ মাংসৰ পৰা আমাৰ বহুত উপকাৰ আছে লোকেল মুৰ্গীৰ মানে মাংসৰ জোল খালেও বহুত বেমাৰৰ পৰা মুক্ত হ'ব পাৰে আৰু হাঁহৰ কণীও বিক্ৰী কৰবা পাৰি হাঁহও খাবা পাৰি বিহুৰ সময়ত হাঁহৰ মতা হাঁহৰ বহুত দাম হয় গতিকে হাঁহ কুকুৰা পালন কৰাতো মই বহুত মানে স্কুলত শিক্ষাৰ বাহিৰেও শিক্ষাৰ বাহিৰেও এইবিলাক কামত ল'ৰা ছোৱালীক নিয়োগ কৰিব লাগে আৰু ছোৱালীবিলাকক চিলাই এম্ব্ৰইডাৰী এইবিলাক শিক্ষাতো স্কুলত দিব লাগে কাৰণ ছোৱালীবিলাককো ভাৱে যে এই পঢ়ি আছে পঢ়ি আছে ভাল চ'লি এটা হ'লি বিয়া দিম বিয়া দিয়াতো ডাঙৰ কথা নহয় আৰু বিয়াৰ পিছত এই ছোৱালীজনীয়ে এখন ঘৰত যাই তেওঁৰ হাততো নিজৰ টাকা পইচা লাগে গতিকে তেওঁ যদি স্কুলৰ পৰাই এই চিলাই কামবিলাক শিকি ল'বা পাৰে স্কুলৰ এই বিদ্যাটো ল'বা পাৰে বা শাল বোৱা বিদ্যা ল'বা পাৰে আজিকালিৰ ছোৱালীবিলাকে হাতেদি বহুত কাম কৰে এম্ব্ৰইডাৰী কৰবা পাৰে বা চাদৰ মেখেলাত মানে এম্ব্ৰইডাৰী কৰি ফুল তুলবা জানে মোৰ মতে এইবিলাক তেওঁলোকক কিছুমানৰ মানে ঘৰুৱা অসুবিধাও আছে অভাৱৰ কাৰণে বহুতে ল'বা ন'ৰে চৰকাৰৰ ফালৰ পৰা কিছুমান মেচিন দিয়া হয় চিলাই মেচিন দিয়া হয় এইবিলাকৰ পৰা যদি ছোৱালীবিলাকৰ স্কুলত শিক্ষা দিয়া হয় তেনেহ'লে মোৰ মতে শিক্ষাৰ লগতে এই দুটা বস্তু সমানে আগবাঢ়ি গ'লে ভৱিষ্যতে তেওঁলোকে বহুত নিজে স্বাৱলম্বী হৈ নিজৰ ঘৰৰ পৰিয়ালকো কিছু মানে সময় দিবাও পাৰে আৰু ঘৰখন চলা মেলাতো তেওঁলোকে কিছু আগ অৱ অৱ মানে অৰিহণা আগবঢ়াব পাৰে আৰু সেইকাৰণে মই শিক্ষাৰ লগতে ল'ৰা হওক ছোৱালী হওক মানে হাঁহ কুকুৰা পালন পশুপালন চিলাই এইবিলাক বাধ্যতামূলক হোৱাটো নিশ্চিত বুলি ভাবোঁ